আলহী আহিলে প্ৰথমতে আমি ভিতৰলৈ মাতি আনো আহক বহক এনেকৈ কওঁ তাৰ পাছতে আমি এগিলাছ পানী দিওঁ ঠাণ্ডা পানী ঠাণ্ডা পানী গিলাছ দিয়াৰ পাছত আমি কথা বতৰা পাতোঁ অকণমান তাৰপাছত আমি এখন তামোল দিওঁ তামোল দিয়া পাছত অকণমান সময় থকাৰ পাছতে আমি একাপ চাহ দিওঁ সেয়া লাল চাহ বা গাখীৰ চাহ ৰঙা চাহ বা গাখীৰ চাহ এনেকৈ গৈ দিওঁ তাৰপিছতে আমি চাহৰ লগত দিওঁ বিস্কুট পিঠা চিৰা এনেকুৱা ধৰণৰ দিওঁ তাৰ পিছতে যদি আমি সোধো বা খাওঁ বুলি ক'লে আমি জলপান দিওঁ আমাৰ অসমীয়া সমাজত যথেষ্ট পৰিচিত বা জুতি লগা এবিধ খাদ্য হৈছে জলপান তাতে বৰা চাউলৰ জলপান জহা চাউলৰ জলপান এনেকৈ কৰি কলা চাউলৰো জলপান বনোৱা হয় বা এনেকৈ সান্দহগুড়ি পিঠাগুড়ি এনেকৈ আমি দিয়া হয় চিৰা দিয়া হয় দৈ গাখীৰ লগতো খোৱা হয় বা গাখীৰৰ লগত এনেকৈ আমি দিওঁ খাবলৈ গুড় দিওঁ লগত মিঠা চেনি দিওঁ এনেকৈ কৰি আমি জলপানৰ ব্যৱস্থা কৰো তাৰপিছতে যদি থাকে অকণমান সময় তেতিয়া আমি ভাতৰ ব্যৱস্থা কৰোঁ ভাতৰ লগত এখন মিক্স দালি বনাও এখন প্লেইন দালি বনাওঁ চিম্পুল দালি দালিত আমি শাকৰ শাক দিওঁ সেউজীয়া শাক মা দিওঁ আমাৰ ইয়াতে পোৱা হয় শাক তাৰপাছতে আমি গৰৈ মাছৰ এখন পুৰা পিতিকা বনাও বা বিলাহী বা বেঙেনা এনেকুৱা ধৰণৰ পুৰা পিতিকা বনাও তাৰপিছতে আমি মাছ বা মাংস এখন বনাওৱে তাতে থাকে আপোনাৰ গাহৰি মাংস ছাগলী মাংস বা পাৰ চৰাই বা মূৰ্গী মাংস ব্ৰইলাৰ মাংস বা চিকেন এনেকৈ কৰি আমি দিওঁ তাতে যি খায় তেনেকুৱা ধৰণে আমি দিয়া হয় বা মাছৰ টেঙা বনাও আমাৰ ইয়াতে মাছৰ টেঙাটো বেছি ভাল পায় আলহীয়ে হওক বা আমি সকলোৱে ভাল পাওঁ তাতে ঔ টেঙা বা বিলাহী টেঙা এনেকুৱা ধৰণে বনোৱা হয় গাহৰি মাংস দি লাইশাক বনোৱা হয় গাহৰি মাংস কলডিলৰ লগতো বনোৱা হয় গাহৰি মাংস কচুৰ ঠুৰি লগতো বনোৱা হয় কচু ঠুৰি জ্বলা বনোৱা হয় মাছৰ মাথা মুৰিঘণ্টা বনোৱা হয় এনেকুৱা ধৰণে আমি যথেষ্টখিনি খাদ্য আমি বনাব পাৰোঁ বা বনাও আলহীক জুতি লগাই খুৱাওঁ খাৰ আমাৰ অসমীয়া সমাজত যথেষ্ট ভালপায় জুতি লগা এবিধ খাদ্য হৈছে খাৰ অমিতাৰ খাৰ বা যিকোনো ধৰণৰ বস্তু আমি খাৰ বনাই খাব পাৰো তেনেকৈ মাটিদালি আছে তেনেকৈ কৰি আমি দিওঁ আলহীয়ে খাই ভাল পায় আমাকো গৈ আমিও খাই ভাল পাওঁ আলহীয়েও ভাল পায় যাবৰ সময়ত আমি পাৰিলে কিবা এটা আলহীক দি পঠাওঁ খোৱা বস্তুৱে হওক বা আন কিবা বস্তুৱে আৰু কওঁ যে আহিব বা পিছৰ সময়খিনিত আকৌ লগ পাম বা আমিও যাম আমাৰ ঘৰলেও আহিব এনেকুৱা ধৰণে আমি কথা বতৰা পাতো বা যথেষ্ট ভাল এটা হেৰি হয় আমি যথেষ্ট কথা বতৰা পাতো আমাৰ মানুহখিনিৰ মাজত যথেষ্ট মিলা প্ৰীতি থাকে সেয়াই আৰু আমি ভাল পাওঁ এনেকৈ আমি আপ্যায়ন কৰোঁ ভাল পাওঁ খুৱাই ভাল পাওঁ খাই ভাল পাওঁ যথেষ্টখিনি লোক আমাৰবোৰ ঘৰলৈ আহে